সাধাৰণতে যোগাসনৰ নীতিবোৰ আমি সকলোৱে কৰাতো খুবেই প্ৰয়োজন কাৰণ আমাৰ তাৰদ্বাৰা আমাৰ স্বাস্থ্যটো যিটো মানে ভালে থাকিব সকলোৰে আৰু এইটো যোগাসনৰ নীতিটো মানে শিক্ষাদানত শিক্ষাদানত অন্তৰ্ভুক্ত কৰাতো খুবেই প্ৰয়োজন আজিকালি কাৰণ স্কুলসমূহতো কৰাতো খুবেই প্ৰয়োজন এটা সময়ত যেনেকৈ আমি সকলোবোৰ খেলা ধূলা সকলোবোৰ কৰোঁ গতিকে যোগাসনো এটা সময়ত কৰাতো শিক শিক্ষাস্থানত শিকোৱাতো খুবেই প্ৰয়োজন যাতে ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে জানিব পাৰে সিহঁতে সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব পাৰে সকলো কৰিব পাৰে কেনেকৈ কৰে কি কৰে গতিকে এইটো শিক্ষাদানত প্ৰদান কৰাতো অতিকৈ প্ৰয়োজন বুলি মই ভাবোঁ আৰু অকল শিশু সকলে বা ষ্টুডেণ্টেই নহয় এইটো যোগ যোগাসনটো মানে সকলোৱে কৰিব লাগে বুঢ়া হওক ছোৱালী ল'ৰা সেয়া শিশু ছাত্ৰ ছাত্ৰী সকলোৱে কৰিব পাৰে কাৰণ আমাৰ স্বাস্থ্যটো আমাৰ নিজৰ কৰ্তব্য আমি যদি আমাৰ স্বাস্থ্য ভালে ৰাখোঁ তেনেহ'লে আমাৰ সকলোবোৰ ঠিকে থাকিব আমাৰ সকলোবোৰ ভালে থাকিব গতিকে আমাৰ স্বাস্থ্যটোৰ প্ৰতি ধ্যান ৰখাৰ আমাৰ স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব ৰখাৰ দ্বায়িত্ব কেৱল আমাৰ গতিকে আমি যদি সদায় যোগাসন কৰোঁ আমি যদি সদায় যোগা ক্ৰিয়া কৰোঁ গতিকে আমাৰ স্বাস্থ্যটো তেতিয়া খুবেই ভালে থাকিব ৰাতিপুৱা শুই উঠি যদি আমি অলপমান আধা ঘণ্টাত বিশ মিনিট হওক যদি আমি যোগাসন কৰিব পাৰোঁ আমি সূৰ্য্যৰ পোহৰ ল'ব পাৰোঁ শীতল বতাহ ল'ব পাৰোঁ সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল মইতো মানে মইতো ৰাতিপুৱা উঠি সদায় পেলাই কৰোঁৱে মই যোগাসন কৰোঁ মই প্ৰথমতে এগিলাছ গৰম পানী খাই লওঁ তাৰপিছত মই যোগাসন কৰোঁ মই দিনটো যাতে মই যাতে সুস্থ থাকিব পাৰোঁ ঠিক থাকিব পাৰোঁ গতিকে এইবোৰ সকলো মই কৰি খুব ভাল পাওঁ আৰু মই বিচাৰোঁ যে সকলোৱে কৰক আৰু এইটো শিক্ষা শিক্ষাদানৰ শিক্ষাটো মানে স্কুল কলেজবোৰতো এইটো যাতে আহে এইটো যাতে এটা গুৰুত্বপূৰ্ণভাৱে লয় এইটো অন্তৰ্ভুক্ত কৰে গতিকে সেয়াই মই বিচাৰোঁ আৰু